পাকঘৰত থকা বিভিন্ন বাচন বৰ্তনবোৰ হ'ল কেৰাহী হেতা টাৱা গিলাছ বাতি কাপ কাঁহী কুকাৰ আৰু এইবোৰৰ ব্য়ৱহাৰ হ'ল কুকাৰৰ জৰিয়তে আমি ভাত বনাওঁ কেৰাহীত আমি চবজি বনাওঁ বাতিত আমি সেই বস্তুখিনি লৈ খাওঁ গিলাছত আমি পানী খাওঁ কাঁহীত আমি ভাত খাওঁ হেতাই দি আমি চবজিখিনি বনাওঁতে লাৰু কৰচি দি আমি ভাত বাঢ়োঁ